ৰেলেৰে ভ্ৰমণ তেনেকৈ কৰি পোৱা নাই মানে যিহেতু ক'তো যোৱাই নাই তেনেকে ত' ৰেলেৰে তেনেকৈ ভ্ৰমণ কৰি পোৱা নাই ত' ৰেলৰ বিষয়ে সেইয়া আৰু মেঘালয় গৈছিলোঁ যিহেতু মেঘালয়ত যিহেতু ৰেল ব্যৱস্থা তেনেকে নাই বাছেৰে গৈছিলোঁ ত' ৰেলৰ বিষয়ে বিশেষ নাজানোঁ সেইটো শুনিছোঁ ৰেলবোৰ বহুত ভাল ভাল ৰেল ওলাইছে বহুত ডাঙৰ ডাঙৰ চাফা হৈছে আগত বোলে ৰেলৰ মানে আপোনাৰ লেট্ৰিন বাথৰুমবোৰ বহুত লেতেৰা সোমাবই নোৱাৰি আজিকালি বোলে ভাল হৈছে শুনিছোঁ এনেকুৱা ভাল হ'লেতো ভালেই বাৰু সেই আছে বাৰু ভৱিষ্যতে যদি যাব পাৰোঁ কিছুমান ঠাই যাম ফুৰিম তেতিয়াতো ট্ৰেইনেৰেই যাব লাগিব বাৰু কাৰণ প্লেনেৰেটো যাব নোৱাৰি যিহে দাম বুলি শুনিছোঁ সেইটোকথা আৰু